নৱীকৰণযোগ্য আৰু সেউজ শক্তিৰ ব্যৱহাৰত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিছে বুলি ক'লে ক'ব পাৰোঁ যে কিছু পৰিমাণে প্ৰযুক্তিয়ে সহায় নকৰা নহয় প্ৰযুক্তিয়ে যথেষ্টখিনি সহায় কৰিছে কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত মানে সেউজ শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু ব্যৱহাৰ হ'ব লাগে আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত আমি বিশেষকৈ মানে পানীৰ ওপৰত বা ডিপেণ্ড কৰি আছোঁ পানীৰ জলপ্ৰকল্পৰ সহায়ত আমি কাৰেণ্ট লৈছোঁ বিদ্যুৎ লৈছোঁ কিন্তু এইবিলাকৰ উপৰিও আমি কিন্তু সেউজ শক্তিৰ টাইপত বা নৱীকৰণযোগ্য শক্তিৰ যিবিলাক আছে যেনেকৈ চ'লাৰ এনাৰ্জি আপোনাৰ তাপ বিদ্যুৎ প্ৰকল্পটো আমি ধৰিব নোৱাৰোঁ বাৰু চ'লাৰ এনাৰ্জিক আমি ক'ব পাৰোঁ উইণ্ড এনাৰ্জিক আমি ক'ব পাৰোঁ এইবিলাক ব্যৱহাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এইবিলাকৰ উন্নতি ঘটাবৰ কাৰণে আমাৰ প্ৰযুক্তি আমি ব্যৱহাৰ কৰিব লাগে কিন্তু আমি সেইখিনি ক্ষেত্ৰত আমি ভাৰতবৰ্ষ বহুত পাছ পৰি আছো কিন্তু বৰ্তমান সময়ত যদি আমি দেখোঁ পৃথিৱী মানে প্ৰায়বিলাক দেশতেই এইবিলাক দেশ এইবিলাক প্ৰযুক্তিত যথেষ্ট আগবাঢ়ি গৈছে আমি সেই হিচাপত আগবাঢ়ি যাব পৰা নাই গতিকে আমি চিন্তা কৰা উচিত সকলোৱে আলোচনা কৰা উচিত কেনেকৈ আমি নৱীকৰণযোগ্য শক্তি আৰু সেউজ শক্তিৰ ব্যৱহাৰ বঢ়াব পাৰোঁ এইখিনি ব্যৱহাৰ বঢ়াবৰ কাৰণে আমি কেনেকুৱা কেনেকুৱা ধৰণৰ প্ৰযুক্তি বিদেশৰপৰা আনিব পাৰোঁ কেনেকৈ কেনেকৈ আমি প্ৰযুক্তিবিলাক আমাৰ ভাৰততে উদ্ভাৱন কৰিব পাৰোঁ কেনেকৈ আমি সেই প্ৰযুক্তিবিলাক আমাৰ নিজৰ মানুহৰ মাজত শিকাই বুজাই তেওঁলোকক ব্যৱহাৰৰ কাৰণে উপযোগী কৰি তুলিব পাৰোঁ এনেকুৱা ধৰণৰ কিছুমান চিন্তা আমি কৰিবৰ সময় হ'ল আৰু এইবিলাক ক্ষেত্ৰত বিশেষকৈ মানে চৰকাৰে বেছি গুৰুত্ব আৰোপ কৰিব লাগে যদিহে চৰকাৰে এইবিলাক ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে এই প্ৰযুক্তিটো আগবাঢ়ি নাযায় আৰু এই প্ৰযুক্তিবিলাক আগবাঢ়ি যাবলৈ হ'লে বিভিন্ন ধৰণৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিব লাগিব স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ তেওঁলোকক বিদেশলৈ পঠিয়াই পিনাই পঢ়া শুনা কৰাব লাগিব তাৰপিছত তেওঁলোক যেতিয়া ঘূৰি আহিব তেতিয়া এই প্ৰযুক্তিবিদবিলাক মানে আৰু ডেভলপ হ'ব আৰু এই ক্ষেত্ৰত যদি আপুনি চাইনালৈ মন কৰে বা পশ্চিমীয়া দেশসমূহ'লৈ মন কৰে দেখিব যে তাত এই প্ৰযুক্তিবিলাক ইতিমধ্যে বহুত আগবাঢ়ি গৈছে ইণ্ডিয়াতো দুই এটা মানে ভাৰততো দুই এটা প্ৰযু এই বিষয়ত মানে প্ৰকল্প হাতত নোলোৱা নহয় ভাৰত চৰকাৰে যেনেকৈ এতিয়া ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰীৰ নামত এটা আঁচনি চলাই আছে যিটো সৌৰ প্ৰকল্প য'ত মানুহে কম মানে পইচাত বা চৰকাৰী যি সাহাৰ্যত ঘৰতে মানে আপোনাৰ চ'লাৰ চিষ্টেম ইনষ্টল কৰি ল'ব পাৰে আৰু তেওঁৰ পৰা তেওঁলোক উপকৃত হ'ব পাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে হাতত লৈছে কিন্তু এইখিনি যথেষ্ট নহয় নৱীকৰণযোগ্য শক্তি বা সেউজ শক্তিৰ ব্যৱহাৰ আমি প্ৰায় কৰা মানে আমি কৰিব লাগে যিমান পাৰোঁ আমি এই প্ৰযুক্তিটো উন্নত কৰাব লাগে কিয়নো আমি জানো যে পৰমাণু শক্তি এতিয়া মানুহে ব্যৱহাৰ কৰিবলৈ গৈ আছে যেতিয়া মানে আমাৰ শক্তি শেষ হৈ যাব যেতিয়া আমি জলবিদ্যুৎ প্ৰকল্পৰ পৰা পৰ্যাপ্ত যেতিয়া আমি শক্তি নাপাম যেতিয়া কল কাৰখানা বেছি হ'ব তেতিয়া মানুহে বেছি বিশেষকৈ সেই পৰমাণুৰ প্ৰকল্পবিলাকত শক্তি উৎপাদন প্ৰকল্পবিলাকত বেছি গুৰুত্ব আৰোপ কৰিব তেতিয়া কি হ'ব মানুহৰ মানে যিবিলাক তাৰপৰা আৱৰ্জনা সৃষ্টি হ'ব সেইবিলাক মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় আপোনালোকে সকলোৱে জানে যে সেইবিলাক ৰাসায়নিক পদাৰ্থ তাৰপৰা ওলায় যিবিলাক মানুহৰ স্বাস্থ্য জীৱ জন্তু স্বাস্থ্যৰ প্ৰকৃতিৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হয় গতিকে আমি সকলোৱে মানে এই পেট্ৰলিয়াম জাতীয় যিবিলাক শক্তি সেইবিলাকৰ পৰা আমি ধৰি লওক এই ৰাস এই কি কয় আপোনাৰ পৰমাণু শক্তিৰপৰা সদায় আঁতৰত থাকি পিনে আমি যিবিলাক মানে প্ৰকৃতিয়ে আমাক যিবিলাক দিছে সেউজ শক্তি আপোনাৰ গোবৰ আপুনি ভাত চাত ৰান্ধিবৰ কাৰণে গোবৰ গেছো ব্যৱহাৰ কৰিব পাৰে মানুহে ঘৰতে যিহেতু গাঁও অঞ্চলত গোবৰৰ অভাৱ নাই তেনেকৈ সাগৰীয় অঞ্চলত কাষৰীয়া দাঁতি কাষৰীয়া অঞ্চলবিলাকত বায়ু বায়ু বায়ুৰ সহায়ত শক্তি উৎপাদন কৰি তাৰ সহায়তো মানুহ মানুহে শক্তি পাব পাৰে বা আপোনাৰ ভাল বৈজ্ঞানিকভাৱে যদি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰে সেইবিলাকৰ পৰাও মানুহৰ শক্তি পাব পাৰে গতিকে এইবিলাক কথাত মানুহে চিন্তা কৰিব লাগে ৰাসায়নিক এতিয়া পৰমাণুৰ যি শক্তি উৎপাদন কেন্দ্ৰ আছে সেইবিলাকৰপৰা দূৰত থাকিব লাগে আৰু তাপ বিদ্যুৎ প্ৰকল্পবিলাকৰপৰা অকণমান দূৰত থাকিব লাগে লাগে যিহেতু তাত আপোনাৰ যথেষ্ট প্ৰদূষণ সৃষ্টি হয়